ভাৰতীয় মিডিয়া বুলি ক'লে আমি আচলতে সাংবাদিকবিলাকে পৰিৱেশন কৰা বাতৰিবিলাকৰ কথাকে ভাবোঁ আমি দেখিছোঁ যে বিভিন্ন যিবিলাক চেনেল আছে তেওঁলোকে যিবিলাক বাতৰি পৰিৱেশন কৰে সেইবিলাক কেতিয়াবা অতিৰঞ্জিতভাৱে পৰিৱেশন কৰে যিটো বাতৰি তেওঁলোকে সুস্থভাৱে দেখুৱাই এবাৰ দেখুৱাই জনসাধাৰণক বুজাব লাগে সেই বাতৰিটোকে তেওঁলোকে বাৰে বাৰে ৰিপিট কৰি যিখিনি আচলতে শুদ্ধ সেইখিনি প্ৰকাশ নকৰি বেলেগ কিছুমান চালে বেৰে কোৱা কথা কৈ থাকে গতিকে জনসাধাৰণে যিখিনি বুজিব লাগে সেইখিনিৰ পৰা বহু দূৰ আঁতৰি যায় সেয়েহে মই ভাবোঁ যে বাতৰি কাকতবিলাকে বা চেনেলবিলাকে সম্পূৰ্ণ সঠিক বাতৰি জনসাধাৰণক প্ৰেৰণ নকৰে ইয়াৰ উপৰি আমাৰ বিভিন্ন চেনেল আছে যেনে ধৰক প্ৰাগ চেনেল ডি ৱাই থ্ৰী ছিক্সটি ফাইভ নিউজ লাইভ আদি আমাৰ এই চেনেলবোৰে জনসাধাৰণৰ মাজত যিদৰে ৰাজনৈতিক সামাজিক সচেনতা বৃদ্ধি কৰিব লাগে তেওঁলোকে কিন্তু তেনেদৰে জনসাধাৰণৰ মাজলৈ বাৰ্তাবিলাক লৈ নাযায় তেওঁলোকে নিজৰ মন পচন্দ অনুসৰিও কেতিয়াবা বাতৰিবিলাক প্ৰেৰণ কৰা দেখা যায় আমাৰ বিখ্যাত জনমভূমি সাদিন আদি বাতৰিকাকত কিছুমান আছে সেই বাতৰিকাকত কিছুমানে জনসাধাৰণৰ যিবিলাক মানে সামাজিক ৰাজনৈতিক যি বাতাৱৰণ সেইবিলাকৰ ওপৰত যেনেধৰণে বাতৰি পৰিৱেশন কৰিব লাগে যি ধৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ শৈক্ষিক পৰিৱেশৰ ওপৰত বাতৰি পৰিৱেশন কৰিব লাগে যিদৰে স্বাস্থ্যৰ ওপৰত বাতৰি পৰিৱেশন কৰিব লাগে সেইদৰেও কিন্তু বাতৰি পৰিৱেশন কৰা দেখা নাযায় সেয়েহে এই ভাৰতীয় মিডিয়াই যিধৰণে মানুহবিলাকক সচেতন কৰিব লাগিছিলে যিধৰণে ৰাইজক সজাগ কৰিব লাগিছিলে সেইধৰণে কিন্তু সজাগ কৰা দেখা পোৱা নাই